এইটো ক্ষেত্ৰত আমি আজিকালি প্ৰথমে গুগলকে সোধো গুগলক সুধি গুগলৰ পৰা আমি ৰিজাল্টটো চাওঁ আৰু আজিকালি যিহেতু গুগলত সকলোখিনি বস্তু পোৱায়েই যায় গুগল মেপচট মাৰিলে লোকেশ্বনৰ পৰা আদি কৰি সকলোখিনি তথ্য় পোৱা যায় গতিকে প্ৰথম গুগলেই আৰু নেক্সট যদি স্পৰ্টচ চিৰিয়াছলী ল'বলৈ ইচ্ছা আছে তেতিয়াহ'লে আমাৰ ইয়াতে বিশেষকৈ গুৱাহাটীত ৰে'লৱেৰ যিটো স্পৰ্টচৰ মানে ইনফ্ৰাষ্ট্ৰাকচাৰ আছে সেইটো ভাল গতিকে তালৈকে যাব পাৰি তাতে বিভিন্ন ধৰণৰ স্পৰ্টচৰ ট্ৰেইনিং চলে ক্ৰিকেটৰ পৰা আৰম্ভ কৰি বেডমিণ্টন ছুইমিং এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ স্পৰ্টচৰ ট্ৰেইনিং চলে গতিকে তালৈ যোৱা যায় আৰু নেক্সট আমাৰ স্পৰ্টচ চেণ্টাৰো আছে লাখটকীয়া চৰী নট লাখটকীয়া এই ঠাইখনৰ নাম মই পাহৰি গ'লো কিন্তু তাতে আমাৰ গেম ভিলেজ আছে আৰু গেম ভিলেজত গৈ তাৰ পৰাও স্পৰ্টচৰ ট্ৰেইনিংটো ল'ব পাৰি আৰু সেইবিলাক ঠাইত গৈ অনুসন্ধানো কৰিব পাৰি তেওঁলোকে তৎক্ষণাত আপুনি অনুসন্ধানো কৰিব পাৰিব আৰু তাৰ পিছত হেৰি কৰি দিব তেওঁলোকে মানে ফৰ্ম চৰ্ম ফিল আপ কৰি আপুনি সেইদিনাই এডমিশ্বনো লৈ আহিব পাৰিব তাৰ পিছত আৰু এটা আছে আমাৰ উলুবাৰীত আছে স্পৰ্টচ চেণ্টাৰ নেহেৰু ষ্টেডিয়াম তাতে বিভিন্ন ধৰণৰ স্পৰ্টচৰ ট্ৰেইনিং চলে গতিকে এইখিনিয়েই আৰু কামৰূপ কামৰূপ জিলাত বিশেষকৈ এইখিনিয়েই